আমাৰ গাঁৱত মানুহে ঋণ লোৱাতো তেনেই সাধাৰণ কথা অধিক সংখ্যক মানুহেই ঋণ লয় তেখেতসকলে ঋণ লোৱাৰ প্ৰথম কথা বেমাৰ আজাৰ দ্বিতীয়তে বিয়া বা অন্যান্য অসুবিধাৰ সন্মুখীন হ'লে ঋণ লয় আৰু ঋণৰ বাবে তেওঁলোকে যিবিলাক গাঁৱলীয়া বা ওচৰৰ ঋণদাতা আছে তেখেতসকলৰ ওচৰলৈ যায় আৰু প্ৰয়োজন অনুসাৰে ঋণ গ্ৰহণ কৰে কিছুমানে নিৰ্দিষ্ট নিৰ্ধাৰিত সুতৰ হাৰৰ বিনিময়ত কিছুমানে সম্পত্তিৰ বিনিময়ত নানান কাৰণত এই ঋণ গ্ৰহণ কৰে উপযুক্ত সময়সীমাৰ ভিতৰত ঋণ পৰিশোধ কৰিব পাৰিলে তেখেতসকলৰ কাৰণে যথেষ্ট ভাল কিন্তু এনেকুৱাও কিছুমান ঋণদাতা দেখা পোৱা যায় যিয়ে ঋণ গ্ৰহণকাৰী সম্পূৰ্ণ ধনৰ পৰিমাণ আদায় দিব নোৱাৰিলে তেখেতসকলৰ পৰা সম্পত্তি কাঢ়ি লোৱা নতুবা দাবি ধমকি দি সেই ধন আদায় কৰা সচৰাচৰ পৰিলক্ষিত হয় সেয়েহে গাঁৱলীয়া মানুহে বা গাঁৱত মানুহে যদিও সহজে ঋণ লয় তথাপি তেখেতসকলেও সাৱধান হোৱা উচিত বা তেখেতসকলৰো সম্যক জ্ঞান থকাতো উচিত যে যিকোনো পৰিস্থিতিতেই পৰি ঋণ লোৱাৰ আগতে কাৰ পৰা লৈছে কিমান সুতৰ হাৰত বা কি চৰ্তৰ বিনিময়ত লৈছে তাক নজৰ দিয়াতো উচিত